কেতিয়া যাবা শনিবাৰে কেইটা মানত ওলাবা মংগলদৈৰ পৰা ডেৰ ঘন্টা মান লাগিব কিজানি তাৰে ইমান কথা নাজানো হাইৱে'টো দেখোন বেয়াই হৈ আছে মংগলদৈ হাইৱে ওৰাঙতটো বাঘ পাব লাগে ওৰাঙত টাইগাৰ ৰিজৰ্ট এই কি বুলি কয় টাইগাৰ প্ৰ'জেক্ট এটা দিছেতো ওৰাঙত প্ৰকল্পনে কিবা আছে নহয় ওৰাঙত গতিকেতো বাঘ দেখা পাব লাগে আৰু কি দেখা পাবা হেৰি দেখা পাবা নাই নাই নাই যোৱা নাই বান্দৰ চান্দৰ আছে হৰিণ দেখা পাম এই বাইকত যাব নোৱাৰি ইমান ৰ'দ গাড়ীত যাব লাগিব আৰু কোন যাব অঁ সোনকালে যাব লাগিব কিন্তু একদম সোনকালে যাব লাগিব দেই ন'হলে আমি হেৰি নাপাম জীপ চাফাৰি কৰিব নাপাম মানে টাইমটো মানে চাৰে সাতটা নে সাতটা বজাত থাকে বোলে ৰাতিপুৱা মই চাইছিলোঁ বহুত দিন আগতে অলপ চাই ল'বাচোন এনকোৱেৰি কৰি নেটত বহুত দূৰ নহয় কিন্তু হাইৱে'টো বেয়া

অঁ দে হ'ব দে দে হ'ব দে শনিবাৰে লগ পাম